কুৰ্টিটো মোৰ কাৰণে হৈছে পজিটিভ কাৰণ কুৰ্টিটো সকলো জেগাতে পিন্ধি যাবৰ কাৰণে সুবিধাজনক হয় আৰু অৰ্ডাৰ দিবৰ বাবেও সুবিধাজনক কাৰণ যিকোনো চাইজ এভেইলেবল থাকে কুৰ্টিৰ অৰ্ডাৰ দিবৰ বাবে আৰু নিগেটিভ আছিলে ছুজ ছুজযোৰ অৰ্ডাৰ দিলেও চাইজবোৰ খেলিমেলিকৈ আহে কিছুমান দীঘল হয় কিছুমান চুটি হয় আৰু কিছুমান টাইটো হয় দিয়া চাইজমতে নাহে সেইবাবে কালাৰ ভাল নাহে সেইবাবে ছুজযোৰ নিগেটিভ আছিল